মই ৰেচিপিবোৰ হুবহু অনুসৰণ নকৰোঁ যিহেতু প্ৰত্যেকজন মানুহৰে সোৱাদৰ ক্ষেত্ৰত ৰুচি অভিৰুচি বেলেগ হয় প্ৰত্যেকজন মানুহেই বেলেগ বেলেগ ধৰণেৰেই খাই ভাল পাই গতিকে যাৰ কাৰণে খাদ্যবস্তু প্ৰস্তুত কৰোঁ তেওঁলোকৰ সোৱাদৰ ৰুচি অনুযায়ীহে মই খাদ্যবস্তুৰ সেই ৰেচিপিসমূহ অনুসৰণ কৰিবলৈ চেষ্টা কৰোঁ তদুপৰি আজিকালিৰ যুগত মানুহ খুবেই সৰ্তক স্বাস্থ্যৰ লগত কোনো ধৰণৰ আচলতে কম্প্ৰ'মাইজ কোনেও কৰিব নিবিচাৰে আৰু সেইকাৰণেই খোৱা বোৱাৰ ক্ষেত্ৰত যথেষ্ট চকু দিয়ে প্ৰত্যেকজনেই আৰু সেয়েহে যাৰ কাৰণে খাদ্যবস্তু ৰন্ধা হয় তেওঁলোকৰ সোৱাদ অনুযায়ীহে খাদ্যবস্তুটো প্ৰস্তুত কৰা হয় মই এটি ব্যৱসায়ৰ লগত জড়িত মই ক্ষুদ্ৰ ভাৱে আৰম্ভ কৰিছিলোঁ এটা ক্লাউড কিটচেনৰ ব্যৱসায় আৰু যিজনে অৰ্ডাৰ দিয়ে সেই অৰ্ডাৰ দিয়াজনৰে ৰুচি অভিৰুচি অনুযায়ীহে মই খাদ্যবস্তুটো প্ৰস্তুত কৰোঁ যিহেতু বৰ্তমান সময়ত হাই প্ৰেছাৰ এটা যথেষ্ট সমস্যাদায়ক ৰোগ বহুতৰে ক্ষেত্ৰত এই সমস্যা দেখিবলৈ পোৱা যায় গতিকে যেতিয়া এজন হাই প্ৰেছাৰত আক্ৰান্ত ব্যক্তিয়ে ব্যক্তিক মই খাদ্যবস্তু প্ৰস্তুত কৰি দিওঁ তেতিয়া তেখেতৰ খাদ্যত জালুকৰ পৰিমাণ খুব কমকৈ দিওঁ তদুপৰি মা মছলা যথেষ্ট কমাই দিওঁ আৰু জ্বলাৰ পৰিমাণটো একেবাৰে কমাই দিওঁ যিহেতু সি তেখেতৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক হ'ব পাৰে তদুপৰি ঘৰৰ পৰিয়ালৰ সদস্যৰ কাৰণেও যেতিয়া মই খাদ্য প্ৰস্তুত কৰোঁ তেতিয়াও আমাৰ প্ৰত্যেকৰে সোৱাদ বেলেগ বেলেগ হয় যদিও ইউটিউব চেনেলবোৰত বিভিন্ন ধৰণৰ আৰ আমি ভিডিঅ' দেখিবলৈ পাওঁ তেওঁলোকে যিধৰণৰে সেইসমূহ প্ৰস্তুত কৰে সেইমতেই মই অনুসৰণ নকৰোঁ কাৰণ তেওঁলোকৰ কৰ ঠাইত বা তেওঁলোকৰ যি সোৱাদৰ জুতি সেই মতে তেওঁলোকে হয়তো মা মছলা বেছি খাব পাৰে কিন্তু আমি যিহেতু মা মছলা কমাই খাওঁ গতিকে সেই ৰেচিপি ৰেচিপিটোকো মই নিজৰ ধৰণেৰেই প্ৰস্তুত কৰোঁ লগতে কেতিয়াবা যদি বিভিন্ন ধৰণৰ মিঠাই প্ৰস্তুত কৰোঁ তেতিয়াও যিহেতু আজিকালি ডায়বেটিছত বহুত লোক আক্ৰান্ত সেয়েহে চুগাৰ ফ্ৰী মিঠাই প্ৰস্তুত কৰিবলৈও চেষ্টা কৰোঁ এই ক্ষেত্ৰত গুড়ৰ ৰসগোল্লা মই প্ৰস্তুত কৰি পাইছোঁ গতিকে এইসমূহে মোৰ ৰন্ধনৰ যি কলা তাকো ইম্প্ৰুভ কৰিছে আৰু লগতে মোৰ যি ব্যৱসায় সেই ব্যৱসায়টোকো আগবাঢ়ি যোৱাত যথেষ্ট পৰিমাণে সহায় কৰিছে